প্ৰকৃততে অসমৰ পৰ্যটন উদ্যোগটো এতিয়াও ঠন ধৰি উঠা নাই এইটো অপ্ৰিয় হ'লেও সত্য কথা আমি বাহিৰলে গৈ পেলাই আমি যিবোৰ দেখোঁ পৰ্যটনে পৰ্যটকসকলক কেনেকৈ পৰ্যটন কেন্দ্ৰসমূহে আকৰ্ষণ কৰে তাৰ স্থানীয় চৰকাৰখনে পৰ্যটকক আকৰ্ষণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লয় এই ইয়াত সেই ব্যৱস্থাটো দেখা নাযায় ইয়াত অসমত আমি দেখা পাওঁ প্ৰতিবছৰে অম্বুবাচীৰ সময়ত কামাখ্যাত মেলা এখন বহে কাৰণে দেশ বিদেশৰ পৰা বহুত মানুহ আহে তালৈকে আৰু বাকী শিৱসাগৰৰ ৰংঘৰ কাৰেঙ ঘৰ ইমান বেছি বাহিৰৰ বিদেশী পৰ্যটক নাযায় কাজিৰঙালৈকে যায় কাৰণ কাজিৰঙাৰ কেন্দ্ৰীয় চৰকাৰেও যথেষ্ট প্ৰচাৰ কৰে কাৰণে কাজিৰঙালৈয়ো দেশী বিদেশী বহুত পৰ্যটক আহে কিন্তু আমি ভাবিছোঁ যে অসমত এনেকুৱা বহুত আছে যে তেওঁৰ বিহু বিহুতোৰ কথাটো সুকীয়া বিহু অসমৰ চাৰি সীমা পাৰ হৈ পেলাই এতিয়া সৰ্বত্ৰ বিয়পি পৰিছে সৰ্বত্ৰ বিদেশত য'ত য'ত অসমীয়া মানুহ আছে তাতো বিহু উদযাপন কৰা হয় বিহু নাচ দেখুওৱা হয় গতিকে বিহুৰ কথাটো সুকীয়া কিন্তু বিহুৰ বাহিৰেওতো আৰু কিবা কিবি সংস্কৃতি আছে আৰু কিছু পৰ্যটন কেন্দ্ৰস্থল আছে সেইবিলাকত আকৰ্ষণ কৰি আনিব পৰাকৈ চৰকাৰে উদ্যম ল'ব লাগে এতিয়া চালুকীয়া অৱস্থাতে আছে আৰু আমি ভাবোঁ এয়া যদি চৰকাৰে যদি যথেষ্ট উদ্যোগ গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় ভালেখিনি ৰাজহো আহিব আৰু বহু নিবনুৱা সংস্থাপন হ'ব পাৰিব